ঘৰখনত ব্যৱসায় এটাৰ যথেষ্ট প্ৰয়োজন কাৰণ কেলে ঘৰৰ মুৰব্বীজনৰে একো যদি একো যদি ব্যৱসায় নাথাকে তেনেহ'লে ঘৰখন চলিবৰ বাবে যথেষ্ট অসুবিধা হয় ল'ৰা ছোৱালীক পঢ়ুৱাৰ পৰা সৰুৰ পৰা ডাঙৰ কৰালৈকে তাৰপাছত সা সঁজুলি আৰু সাজ পোছাক আৰু পঢ়া শুনাৰ বাবে যথেষ্ট টকাৰ প্ৰয়োজন আজিকালি টকাৰ অবিহনে যথেষ্ট জীয়াই থাকিবলৈ যথেষ্ট অসুবিধা সেইবাবে ব্যৱসায় এটাৰ প্ৰয়োজন সেইবাবে ভাবিলোঁ ব্যৱসায় এটা ময়ো কৰোঁ ব্যৱসায়ত মাজেৰে ঘৰখনৰ অভাৱ অনাটনবিলাক পূৰাব পাৰোঁ গতিকে সেইবাবে ব্যৱসায়টো আগবাঢ়িবলৈ সক্ষম হ'লেও সেই ব্যৱসায়টোৰ বাবেই আজি ল'ৰা ছোৱালী পঢ়া শুনা কৰা লৈ ঘৰখন চলোৱা লৈ যথেষ্ট আগবাঢ়িব পৰা হৈছে

টকাৰ অবিহনে জীয়াই থাকিবলৈ যথেষ্ট কষ্ট সেইবাবে যিকোনো এটা ব্যৱসায় দুয়োজনৰে প্ৰয়োজন মেইন এই ব্যৱসায়ত লাভ কৰিবলৈ লাভটো কৰিছোঁ ব্যৱসায়টো আৰম্ভ কৰিয়ে যথেষ্ট লাভৱান হৈছোঁ ব্যৱসায়টোৰ বাবেই আজি ঘৰখন আগবঢ়াই নিব পাৰিছোঁ ঘৰখনত বহুতো সা সামগ্ৰীৰ প্ৰয়োজন হৈ থাকে তাত সেই ব্যৱসায়ৰ বাবেই আগবাঢ়িবলৈ আগবাঢ়ি গৈছোঁ ব্যৱসায় মানে সেই ল'ৰা ছোৱালী আজিকালি পঢ়া শুনাৰ বাবেও বহুত টকা পইচাৰ প্ৰয়োজন প্ৰত্যেকটো অভাৱতে মানে টকাৰেই হেৰি দৰকাৰ সেইবাবে ব্যৱসায় এটা লাগেই চৰকাৰী চাকৰি নহ'লে আজিকালি ব্যৱসায় কৰিবলে আগবাঢ়িবই লাগিব নহ'লে ঘৰখন চলিবলে যথেষ্ট অসুবিধা হৈ পৰে তেনেকে হেৰি ব্যৱসায় কৰিলেই মানুহে আজিকালি ব্যৱসায়ৰ বাবেই বহুতখিনি আগবাঢ়িব পাৰিছোঁ

হ'লে বহুতো অসুবিধা হ'লহেঁতেন ল'ৰা ছোৱালী পঢ়া পঢ়াৰ পৰা পঢ়াৰ পৰা আৰু মানে যথেষ্টখিনি ঘৰত বস্তু দৰকাৰ তাতে